আমাৰ গাঁৱত জলসিঞ্চনৰ সুবিধা প্ৰকৃততে নাই কিন্তু আমাৰ গাঁৱত আমি জলসিঞ্চন ব্যৱস্থাটো থকাটো বিচাৰোঁ কাৰণ জলসিঞ্চনৰ ব্যৱস্থা থাকিলে ৰাইজবোৰ উপকৃত হ'লহেঁতেন তেতিয়া জলসিঞ্চনৰ ব্যৱস্থা থাকিলে ৰাইজে বাৰ মাহত বাৰটা খেতিয়ে কৰিব পাৰিলেহেঁতেন এতিয়া আমাৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি শালি খেতিটো কৰা হয় বাকী বেছিভাগ সময়েই এটা খেতি কৰিয়েই ৰাইজ বহি থাকে আৰু গতিকে আমাৰ গাঁওখনৰ যিটো অৰ্থনৈতিক অৱস্থা সেইটো বৰ টনকীয়াল নহয় যদি পানীৰ ব্যৱস্থাটো থাকে ইৰিগেশ্যন ছিষ্টেমটো থাকিলেহেঁতেন অকল শালি খেতি বুলিয়েই নহয় আমাৰ যিবোৰ ৰবি খেতি সেই ৰবি খেতিবিলাকতো পানী দৰকাৰ হয় কাৰণ খৰালি পানী শুকাই যায় হা এতিয়া ভেন্দা ভেন্দি ৰঙালাও ইত্যাদিবিলাকতো পানীৰ দৰকাৰ হয় গতিকে জলসিঞ্চনৰ ব্যৱস্থা থকাহেঁতেন ৰাইজ আৰ্থিকভাৱে সকলো দিশতেই তেওঁলোক সবল হ'লহেঁতেন কিন্তু নাই এইটো এটা দুখৰ বিষয় মইতো আছে বুলি কৈছিলোঁ আগতে ন